নলবাৰী জিলাৰ কিছুমান জনপ্ৰিয় স্থানীয় খেলা আছে যেনে ধৰক ফুটবল ক্ৰিকেট বা আন্তৰ্জাতিক যিবোৰ খেল আছে দৌৰ খেলৰ পৰা আদি কৰি সকলোখিনি খেল আচলতে ইয়াত খেলা হয় তাৰোপৰিও কমফো তাৰপিছত এনেকুৱা কাৰাটে ইয়াৰ ক্ষেত্ৰত নলবাৰী জিলাৰ শিক্ষ শিক্ষাৰ্থীখিনিৰ মানে গোটেই ভাৰতবৰ্ষতে আন্তৰ্জাতিক স্থানতো মানে দখল আছে নাম আছে আৰু মানে ইয়াত মনোৰঞ্জনৰ কাৰ্যকলাপ বুলি ক'লে থিয়েটাৰ এটা প্ৰধান যিহেতু নলবাৰী জিলাত ভাগ্যদেৱী থিয়েটাৰ আছে অসমৰ এটা মানে জনপ্ৰিয় আৰু অতি পুৰণি ভ্ৰাম্যমান গোষ্ঠী তাৰ উপৰিও বহুতখিনি কলা কুশলী ইয়াত আছে লেখিকাৰ পৰা আৰম্ভ কৰি বহুতখিনি আৰু ইয়াত মানে ধৰক মানুহখিনিক একত্ৰিত কৰাত সহায় কৰে কাৰণ ক্ৰিকেট আজিকালিতো ডে' নাইটৰ দৰে কিছুমান খেলা বিভিন্ন ধৰণৰ ক্লাব বা উন্নয়ন সমিতি বা কিছুমান উঠি অহা প্ৰজন্মই অনুষ্ঠিত কৰে ইয়াৰ জৰিয়তে মানুহে একেলগে চাব যায় বা আপোনাৰ কেতিয়াবা বিহুৱে সংক্ৰান্তিয়ে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পীক মতা হয় সেইটো এটা খুব ধুনীয়া প্ৰচেছ মানে আপোনাৰ অঞ্চলৰ মানুহখিনি একত্ৰিত কৰা তাৰোপৰিও আচলতে ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠানসমৃদ্ধ এটা অঞ্চল বিভিন্ন ধৰণৰ সাহিত্য সমালোচনা তাৰপিছত গান নাচ আদি সকলো ধৰণৰ উৎসৱেই ইয়াত অনুষ্ঠিত কৰা হয়